আমাৰ অঞ্চলৰ পৰ্যটনস্থলীবোৰ বিশেষকৈ ভৈৰৱকুণ্ড ভৈৰৱকুণ্ড এটা পৰ্যটনস্থলী তাত অন্য ঠাইৰ তুলনাত পিকনিক পাৰ্টীবোৰ আহে আহি বহুত লেতেৰা কৰে মদ পানী খায় বটল প্লেট এইবিলাক পেলাই বহুত লেতেৰা কৰি থয় আচলতে নিজে নিজৰ ঠাইসমূহ ভালদৰে চোৱা চিতা কৰিব লাগে চাফচিকুণকৈ ৰাখিব লাগে তেতিয়া বাহিৰৰপৰা অহা পৰ্যটনবিলাকে ভাল পায় সুবিধা পায় আমাৰো ভাল লাগে বাহিৰত পৰ্যটনস্থলীবোৰ পিক পেলোৱা জাবৰ জোথৰ পেলোৱা এইবিলাক সম্পূৰ্ণৰূপে বন্ধ তেওঁ বাহিৰৰ চৰকাৰে বহুত এইবিলাক চকু দিয়ে আমাৰ মানুহবিলাক নিজেই ঠিক হ'ব লাগিব সকলো চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলে নহ'ব চৰকাৰে প্ৰত্যেক সময়তে এইবিলাক চকু দিব নোৱাৰে আমাৰ মানুহবিলাকো সচেতন সজাগ হ'ব লাগিব পৰ্যটনস্থলীসমূহৰপৰা আমাৰ বহুতো ইনকাম হয় সেই ক্ষেত্ৰত আমাৰ মানুহে সজাগ হ'ব লাগিব বিশেষকৈ ডেকাল'ৰাসমূহ সজাগ হ'ব লাগিব গছ গছনি ৰুই সুন্দৰ পৰিৱেশ এটা দিব লাগিব কামাখ্যা মন্দিৰৰ কথাই কওঁ অম্বুবাচীৰ সময়ত কিমান ভিৰ হয় চৰকাৰে যথেষ্টখিনি কৰে তাৰ ভিতৰতো আমাৰ মানুহবিলাকে সজাগ সচেতন হ'ব লাগিব য'ত' ত'তে থু খেকাৰ পেলোৱা মল মূত্ৰ ত্যাগ কৰা এইবিলাক বন্ধ কৰিব লাগিব তেতিয়াহে আমাৰ পৰ্যটনস্থলীসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব মই দেখিছোঁ অযোধ্যা ৰাম মন্দিৰত গৈছোঁ অলপতে ইমান সুন্দৰ পৰিৱেশ তাত ধূপ চাকি জ্বলোৱা নিয়ম নাই ধুনীয়াকৈ গৈ শাৰী পাতি গৈ দূৰৰপৰাই সেৱা কৰি আকৌ এফালে সোমাই এফালে ওলাই যাব লাগে সুন্দৰ পৰিৱেশ প্ৰসাদ দিয়া পৰিৱেশ আছে চিষ্টেম ধুনীয়া চিষ্টেম এফালে গৈ এফালে প্ৰণাম কৰি এফালে প্ৰসাদ দিয়ে খুব ভাল লাগে দেখি দূৰৰপৰাই পৰিষ্কাৰ পৰিচ্ছন্ন দেখিলেই ভাল লাগে বেগ থোৱা জোতা চেণ্ডেল থোৱা ভাগে ভাগে ইমান সুন্দৰ পৰিৱেশ গৈ খুব ভাল লাগিল আগ্ৰাৰ তাজমহল দেখি ভাল লাগিল তাৰে তুলনাত আমাৰ অসমৰ পৰ্যটনস্থলীসমূহ বহুত লেতেৰা চৰকাৰে কৰিব পাৰে কিছুমান যেনেকৈ চৰাইদেউ মৈদাম সুন্দৰ কৰিছে আৰু তেনেকুৱা পৰ্যটনস্থলী বহুত আছে আমাৰ ইয়াতে সৰু আমাৰ ওচৰতে বেউলাৰ মন্দিৰ আছে সতী বেউলাৰ মন্দিৰ কৰিছে কৰাখিনি হ'লেও আৰু কৰিবলগীয়া বহুত আছে ইমান পুৰণি ইতিহাস প্ৰসিদ্ধ মন্দিৰ এটা আৰু সতী বেউলাৰ বিবাহৰিটোবিলাক এতিয়াও আছে সেইবিলাক ভালদৰে সংৰক্ষণ কৰিব পাৰে চৰকাৰে আৰু আছে শিঙৰি মন্দিৰ শিঙৰি মন্দিৰো ধুনীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাই এই শিৱৰাত্ৰিৰ মেলা হয় ধুনীয়া কিন্তু এই আমাৰ মানুহবিলাকে লেতেৰা কৰে বাহিৰৰ পৰ্যটন আহি সুবিধা মানে সুবিধা নাপায় ভালদৰে চোৱা মেলা কৰিবলৈ আমাৰ মানুহে হেচি ধৰে বাহিৰৰ পৰ্যটন পৰ্যটকক সিমানখিনি সুবিধা নিদিয়ে নিজে আগতে গৈ আগে ভাগে গৈ মন্দিৰত সোমাব বিচাৰে সেইবিলাক কৰিব নালাগে পৰ্যটকসকলক সকলো ফালৰপৰা কিবা অসুবিধা পাইছে নেকি চাব লাগে আমাৰ মানুহবিলাকে কোনেও সেইবিলাক দিশত গুৰুত্ব নিদিয়ে